হাঁহ কুকুৰাৰ বেমাৰত আমি মানে ভেকচিনৰ ব্যৱহাৰ কৰোঁ প্ৰথম ভেকচিন আমি এটা আছে এইটো ৰাণীহেদ বুলি কোৱা হয় সেইটো বেমাৰো আমি ভেকচিন ব্যৱহাৰ কৰোঁ প্ৰথম যেতিয়া আমাৰ পোৱালিখিনি উলাই পোৱালি ওলোৱাৰ তিনি দিনত আমি প্ৰথমে নাকত দৰব ভেকচিন ব্যৱহাৰ কৰোঁ নাকত দিয়াৰ পাছত প্ৰায় বা এমাহমানৰ পাছত আকৌ চকুত এটা দিয়াই থওঁ চকুত সেইটো দিলে তাৰ পাছত আমি আকৌ তিনি মাহৰ মূৰে মূৰে এটা ভেকচিন ব্যৱহাৰ কৰোঁ তিনিমাহ যেতিয়া হয় তিনি মাহৰ মূৰত দিলে আকৌ বছৰত আমি চাৰিবাৰ চাৰিবাৰকৈ দিওঁ এবছৰ যেতিয়া আমি দিওঁ তাৰ পাছত বৰ বেছি আৰু ব্যৱহাৰ নকৰোঁ হাঁহ কুকুৰাবিলাকে যেতিয়া মানে টোপনিয়াই মানে চকু জোপোকা মাৰে বগা বগা হাগে তেতিয়া আমি এটা ভেকচিন ব্যৱহাৰ কৰোঁ সাধাৰণতে আমি গাঁৱলীয়া হিচাপেও মানে হালধি গুড়ি কেঁচা নহৰু আদি মিলাই তেনেকৈও খাই সিহঁতৰ দানাৰ লগত মিলাই দিওঁ ন'হলে তিতা জাতীয় বস্তু যেনে মহানিমৰ পাত তিতা ভেকুৰী সেইবিলাকো আমি ব্যৱহাৰ কৰোঁ হাঁহ কুকুৰাক আমি যেতিয়া প্ৰথম আমি সেইটো বেমাৰ ন'হবৰ কাৰণেই আমি সেইটো আমি নাকত দি থওঁ দৰবটো নাকত দিয়াৰ পাছত চকুত দিওঁ চকুত দিয়াৰ পাছত তিনি মাহৰ মূৰে মূৰে দিওঁ এতিয়া যেতিয়া জোপোকা মাৰে তেতিয়া মানে লগালগ ফাৰ্মাচিলৈ গৈ ফাৰ্মাচিত কওঁ গৈ তেতিয়া দৰব দিয়ে মানে ব্যৱহাৰ কৰোঁ আৰু আমি সাধাৰণতে গঁৰালটো এতিয়া সিহঁতক য'ত বন্ধা হয় সেই গঁৰালটো ৰ'দ ঘাই জেগাত দিওঁ ৰ'দ ঘাই জেগাত দি আমি চফা কৰি থাকোঁ সপ্তাহে দুই তিনি দিনৰ মূৰে মূৰে হাৰি পুচি সিহঁতক চফা কৰোঁ আৰু যিবিলাক তলত পাৰি দিয়া হয় হাঁহ কুকুৰা বান্ধিবৰ কাৰণে যিবিলাক মানে আমি বস্তা বা এনেকুৱা জাতীয় বস্তু পাৰি দিওঁ সেইবিলাক আমি দুই তিনিদিনৰ মূৰে মূৰে চফা কৰোঁ বস্তাবিলাক ধুই টান ৰ'দত শুকুৱাই দিওঁ শুকুৱালে সিহঁতৰ বেমাৰটো কম হয় লগতে যেতিয়া উমনি দিয়া হয় হাঁহ কুকুৰাবিলাকক বিশেষকৈ কুকুৰাৰ ক্ষেত্ৰত এজাত সৰু সৰু পোক যিবিলাক আমি গাঁৱত হুমি বুলি কওঁ বা উফি বুলি কোৱা হয় সেইবিলাকৰ কাৰণে আমি আমাৰ গাঁৱত পঁচতীয়া বুলি এজোপা গছ পোৱা যায় সেই গছজোপাৰ পাত আমি আনি সেই উমনি য'ত দিয়া হয় তাৰ খেৰৰ লগত আমি মিহলাই দিওঁ তেতিয়া সেই হুমিটো অলপ কম হয় ন'হলেও বাৰে মানে সপ্তাহৰ মূৰত দুই তিনি দিন আমি চফা কৰি থাকোঁ কণীখিনি বদলাই বেলেগ জেগাত দিওঁ খেৰখিনি জ্বলাই দিওঁ জ্বলোৱা পাছত আকৌ নতুন খেৰ দিওঁ তেনেকৈ সিহঁতক ব্যৱস্থা লওঁ সাধাৰণতে আমি গাঁৱলীয়া হিচাপত চেনি আৰু কুহুমীয়া গৰম পানী চেনি মিলাই অলপ নিমখ কম পৰিমাণে দি চেনি আৰু নিমখ দি মানে আমি সিহঁতক খোৱাই থাকোঁ মাজে সময়ে তেতিয়া সিহঁতৰ মানে সেইটো অ' আৰ এচৰ কামটো কৰে বুলি ভাবোঁ মানে পটককৈ আমাৰ ফাৰমাৰ্চি পাবলৈ অলপমান অসুবিধা হ'লে আমি সেইটোৱে ব্যৱস্থা লওঁ যেতিয়া আমাৰ হাঁহ কুকুৰাবিলাকে ঠাণ্ডা পাই আমি যিটো থৈলা বস্তা বুলি কোৱা হয় সূতাৰ যিটো বস্তা সেইটো ব্যৱহাৰ কৰোঁ আৰু গৰমৰ দিনত আমি হ্ৰাস কৰি দিওঁ বস্তাবিলাক বতাহটো বা সূৰ্যৰ পোহৰটো সিহঁতি পাব লাগে বুলি সেইটো আমি কৰি দিওঁ তেনেকৈ আমি পুহি আহিছোঁ হাঁহ কুকুৰা আৰু হাঁহ কুকুৰাৰ মানে বহুত দিনৰপৰাই আমি প্ৰতিপালন কৰি আহিছোঁ বিশেষ হাঁহ কুকুৰাবিলাকৰ লক্ষণ হিচাপে আমি চকুত আচিনাই উঠা দেখা যোৱা পাওঁ যেতিয়া চকুত আচিনাই উঠে তেতিয়া আমি মানে প'টাছ আৰু কুহুমীয়া গৰম পানী মিলাই কুহুমীয়া গৰম পানীত কম পৰিমাণে প'টাছ মিলাই চকুবিলাক ধোৱাই দিওঁ বা কেতিয়াবা নাকটো উঠে য'ত মানে আচিনাইটো উঠা হয় সেই জেগাডোখৰ আমি কুহুমীয়া গৰম পানীয়ে প'টাছ মিলাই ভালদৰে চফা কৰি মানে ধোৱাই দিওঁ ধোৱোৰাৰ পিছত মাজে সময়ে অলপ কাপোৰ গৰম পানীত তিয়াই চফা কাপোৰ এখন গৰম পানীত তিয়াই লওঁ তিয়াৰ পাছত সেক দি দিওঁ সেক দিয়াৰ পাছত আচিনাইটো নিজে নিজেই জামৰি যোৱা দেখা যায়